মোৰ ব্যৱসায়ে

সেনেকৈ আগবাঢ়িছোঁ

কিন্তু সেই গাখৰি আৰু হাঁহ কুকুৰাবিলাক মৰোতে মই বহুত ডাঙৰ সমস্যাত ভুগিব ভুগিছোঁ

আগবাঢ়ি আছোঁ আৰু আগবাঢ়ি থাকিম বুলি ভাবোঁ এনেকৈ